মই সৰুৰেপৰাই এইবোৰ পুৰণি সামগ্ৰীসমূহ সংগ্ৰহ কৰি ভাল পাওঁ আৰু কিছুমান সংগ্ৰহ কৰিছোঁ যেনে ডাকটিকট মুদ্ৰা কিছুমান শিল এল আদি সংগ্ৰহ কৰিছোঁ আৰু ইয়াৰ বাবে মোৰ ঘৰত সৰুকৈ এটি মিউজিয়ামৰ ব্যৱস্থা কৰিছোঁ এইসমূহ মই বিভিন্ন ঠাইৰপৰা সংগহ কৰিছোঁ নিজেই আৰু কিছুমান মোৰ ঘৰতো আছিলে আই পুৰণি দিনৰ ডাকটিকটৰ ডাকটিকটসমূহ আমাৰ ককাৰ ডাকটিকটসমূহ মই সংগ্ৰহ কৰিছোঁ আৰু পুৰণি মুদ্ৰাসমূহ আঠ পইচা ন পইচা আই এক অনা দুই অনা পুৰণি দিনৰ পইচাসমূহ সংগ্ৰহ কৰিছোঁ আৰু আমাৰ ওচৰৰে পুৰণি ৰজাদিনীয়া পুখুৰীত কিছুমান ৰূপৰ মুদ্ৰা পোৱা গৈছিল তাৰে এটা মই সংগ্ৰহ কৰিছোঁ এনেদৰেই মই বিভিন্ন ঠাইৰপৰা সামগ্ৰীসমূহ সংগ্ৰহ কৰি ৰাখিছোঁ